অঁ মই এজন ৰিছাৰ্চ স্কলাৰে ক'লোঁ মই আপোনাৰ উত্তৰ লখিমপুৰ চহৰত জনগোষ্ঠীসকলৰ বিষয়ে অলপ ৰিছাৰ্চ কৰি আছিলোঁ অঁ আপোনাৰ অঞ্চলত জনগোষ্ঠীসকলৰ থকা অলপ কিবা ক'ব পাৰিব নেকি মই আপোনাৰ জাতি জনগোষ্ঠী দুইটা দুইটা বিষয়তে অলপ ৰিছাৰ্চ কৰিছোঁ দুইটা বিষয়ে ক'লে অলপ ভাল পাম

হয় অঁ অঁ ঠিক আছে আপোনালৈ ধন্যবাদ থাকিল অঁ অঁ